মই মাকণ শইকিয়াই কৈছোঁ আপুনি মই আঁতৰৰ পৰা আহিছোঁ মাজুলীলৈ ফুৰিবলে এই আপুনি বোলে মুখা বনাই হেনো অঁ মুখা মোক মুখা লাগিব আপ আপুনি মুখা কি কি মুখা আছে ক'ব লাগে আৰু দাম দৰ ক'ব লাগে মই এই মাজুলীৰে মানুহ মই আঁতৰপা আহিছোঁ মানে এই আপোনাৰ আপোনাৰ কথা শুনিলোঁ মুখা বনোৱাৰ কথা বাৰু মুখা দুটামান লৈ যাম বুলি ভাবিছোঁ

ঘৰলে একেবাৰে নিব পৰাকৈ আৰু

অ অ অ অঁ মই সময়ৰ বা সময় হয় যদি মই যাম চাবলৈ সময় হ'লে চাবলৈ যাম আৰু গ'লে আকৌ লগতে লৈ আহিম